সেউজীয়া আৰু পৰিষ্কাৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ আমিটো প্ৰথমতে বৃক্ষ ৰোপণ কৰিব লাগিব

সকলোৱেতো গছ গছনি ৰোৱা হয় আমি প্ৰত্যেকটো জন্মদিনতো সকলোৱে একোজোপাকৈ গছ ৰুব লাগে বুলি মই ভাবোঁ